এজন চিত্ৰশিল্পীৰ সৃষ্টিশীল প্ৰক্ৰিয়াটোৰ বিষয়ে নিশ্চয় বৰ্ণনা কৰিব পাৰিম কাৰণ এজন চিত্ৰশিল্পীয়ে সৃষ্টিশীল যিটো প্ৰতিভা থাকে তেখেতৰ সৃষ্টিশীল প্ৰতিভাটো বিকাশ হৈ প্ৰধানতঃ তেখেতৰ চক্ষুক দৃষ্টিৰপৰা যেনেকৈ ধৰি লওক তেখেতে কিছুমান যিকোনো এটা বস্তু দেখিলেই তাৰপৰা তেখেতে এটা ধাৰণা প্ৰস্তুত কৰিব পাৰে সেই ধাৰণাৰপৰাই এখন সুন্দৰ ছবি তেখেতে অংকন কৰিব পাৰে আৰু কিছুমান মানস পটত প্ৰাকৃতিক বা উপাদানৰপৰা নহ'লেও কিছুমান মানসিকভাৱে ধাৰণা প্ৰস্তুত হয় যেনে ধৰি লওক বহুত দিনৰ আগতে আমি কিবা এটা বস্তু দেখিছিলোঁ কিন্তু আমি আমাৰ অৱচেতন মনত আহি সেইটোৱে কিন্তু প্ৰতি মুহূ্ৰ্ততে খুন্দিয়াই আছে আৰু সেই আমাৰ অৱচেতন মনুহক আমি যিটো কাল্পনিকভাৱে এটা ছবিৰ ধাৰণা মনতে প্ৰস্তুত কৰি লোৱা হয়ে আৰু সেই ধাৰণাটোৰ বহি প্ৰকাশ ঘটাবলৈ তেখেতে এখন পৃষ্ঠত বা যিকোনো পৃষ্ঠই হ'ল ৱাল্ড বা কাগজ বা আৰ্ট পেপাৰ বিভিন্ন ধৰণৰ শিল এনেকুৱা ধৰণৰ যিয়ে ব্যৱহাৰ নকৰক তেখেতে কিন্তু সেই মান মনৰ যিটো তেখেতৰ প্ৰয়োগ মনৰ যিটো ধাৰণা সেই তাতে কিন্তু তেখেতে প্ৰকাশ কৰিব পাৰে তেনেকৈ ধৰি লওক এটা প্ৰাকৃতিক দৃশ্য তেখেতে অংকন কৰিবলৈ গৈছে প্ৰাকৃতিক দৃশ্যটো অংকন কৰিবলৈ যোৱাৰ আগতে তেখেতে প্ৰকৃতিৰ লগত যিখিনি বস্তু থাকে যেনেকৈ ধৰি লওক নৈ বিল খাল জান জুৰি গছ গছনি চৰাই চিৰিকতি বা জন্তু এনেধৰণৰ বস্তুবিলাক তেখেতৰ মনত কিন্তু প্ৰথমতে প্ৰস্তুত কৰি ল'ব লাগিব আৰু সেই প্ৰস্তুত কৰি লোৱাৰ পিছতহে তেখেতে প্ৰাকৃতিক যি উপাদানেৰে সেই ছবিখন প্ৰস্তুত কৰিবলৈ যাব তেতিয়াহে কিন্তু এটা সুন্দৰ নেচাৰেল চিনেৰি তেখেতে প্ৰস্তুত কৰিব পাৰিব আৰু ধাৰণা কেনেকৈ বিচাৰি পায় ধাৰণাটো সেইধৰণে ধৰি লওক এটা কনচেপ্ট কিছুমানে এনেকৈ দি দিয়ে যে নিৰ্দিষ্ট এটা কনচেপ্ট দি দিয়ে যে আপুনি পৃথিৱীখনৰ ওপৰত মানে এটা ঈগল চৰাই ৰৈ আছে সেই তেনেধৰণৰ এটা মোক আঁকি দিব লাগে গতিকে তেখেতে সেই পৃথিৱীখনৰ ওৰত ঈগল চৰাইটো ৰৈ থকাকৈ এনেকৈ অংকন কৰিব প্ৰথমতে মনতে কিন্তু সেই ঈগল চৰাইটো আৰু পৃথিৱীখনৰ ধাৰণাটো প্ৰস্তুত কৰিব ল'বলগীয়া হয় সেইধৰণেই এজন চিত্ৰশিল্পী বা শিল্পকৰ্ম কৰা লোকসকলে সেই শিল্পকৰ্মৰ ধাৰণাটো বিচাৰি পায় যেনেকে আৰু যিবিলাকে বা কাঠৰ মূৰ্তি বা শিলৰ মূৰ্তি শিলৰ মূৰ্তি প্ৰস্তুত কৰে এইসকলেও সেইধৰণে মনতে তেখেতে এটা ধাৰণা প্ৰস্তুত কৰিলে আৰু যিখিনি বস্তু নিৰ্দিষ্ট বস্তু বা এজন ভাস্কৰ্য শিল্পী বা চিত্ৰশিল্পীয়ে তেখেতসকলে যিটো প্ৰস্তুত কৰিব লাগে সেই প্ৰস্তুত কৰা প্ৰণালীটো প্ৰথমতে মানসিকভাৱে তেখেতক প্ৰস্তুত কৰি ল'ব লাগিব তাৰ পিছতহে তেখেতে সেইটো চিত্ৰ ৰূপ দিব পাৰিব ইয়াৰ উপৰিও এজন চিত্ৰশিল্পী মানসিক বা যিটো বিকাশ সেইটো সেই বিকাশটো তেখেতৰ বহি প্ৰকাশ কৰিবলৈ যাওঁতে তেখেতে মনৰ মাজতে সেই ছবিখিনিৰ বিষয়ে সম্পূৰ্ণ আয়ত্ব কৰি ল'বলগীয়া হয় আৰু সেই আয়ত্ব কৰি যিখিনি তেখেতে সৃষ্টিশীল প্ৰতিভাৰ যোগেদি তেখেতে যিখিনি ছবি অংকন কৰে সেই ছবি অংকনতেই তেখেতৰ সৃষ্টিশীলতাৰ প্ৰমাণ পোৱা যায় আৰু আৰু ধাৰণাটো ঠিক তেনেধৰণে ধাৰণা বিচাৰি পায় আৰু ধাৰণা কিছুমান নিজেও সৃষ্টি কৰে আৰু ধাৰণা কিছুমান বিষয়বস্তু ভিত্তিকো হয় যেনেকে ধৰি লওক কোনোবা কলেজ বা এনেকুৱা ধৰণৰ ৱাল মেগাজিন বা এনেকুৱা ধৰণৰ কিছুমান কৰিবলগীয়া হয় গতিকে তাত কিন্তু এটা কবিতা যদি লিখা থাকে সেই কবিতাটোৰ শিৰোনামাটো কি ধৰি লওক প্ৰেম বুলি এটা কবিতা আছে সেই প্ৰেম বুলি কোৱা কবিতাটোৰ ইফালে এটা মানে ছবি অংকন কৰিবলগীয়া গতিকে প্ৰেমটোক বুজাবলৈ যাওঁতে কিছু কিছুমান মানুহে ধৰি লওক সেইটো বুজি নাপাব পঢ়া পঢ়িব পঢ়িব নিৰক্ষৰ কিন্তু সেই মানুহজনক আমি কেনেধৰণে বুজাম যে এইটো প্ৰেমৰে কবিতা হয় গতিকে তাত নিশ্চয় প্ৰেমৰ সাংকেতিক যিবিলাক চিহ্ন আমি ব্যৱহাৰ কৰোঁ বা এজন নিৰক্ষৰ মানুহে বুজাব পৰাকৈ সেইধৰণে আমি প্ৰেমৰ কিছুমান মুহূৰ্ত তাত আমি সন্নিবিষ্ট কৰিব লাগিব যাৰ যোগেদিয়ে তেখেতে সেই প্ৰেমৰ সংজ্ঞাটো সেই ছবিখিনি চাইয়ে তেখেতে বুজিব পাৰিব আৰু ধৰি লওক কিছুমান এনেকুৱা হয় সৰু সৰু ল'ৰা ছোৱালীক আমি বুজাবলগীয়া হয় যে পাহাৰ পাহাৰটো কিন্তু সেই ল'ৰাৰ ল'ৰা বা ছোৱালীটোৱে আজিলেকে দেখি পোৱা নাই গতিকে আমি তেখেতক সেই পাহাৰটো বুজাবলৈ যাওঁতে আমি হাতেৰে বা এনেকৈ মুখেৰে কৈ আমি বুজাব নোৱাৰোঁ কিন্তু ছবিখন যদি অংকন কৰি দিওঁ গতিকে তেতিয়া কিন্তু সেই সৰু ল'ৰা ছোৱালীটোৱে মানে সহজে আয়ত্ব কৰি ল'ব পাৰে গতিকে তাৰ যোগেদিয়ে আমি এজন চিত্ৰশিল্পীৰ কিমান প্ৰভাৱ থাকে মানে মানুহ মানৱ জীৱনৰ ওপৰত তাৰ এটা আমি ধাৰণা কৰিব পাৰোঁ তাৰোপৰি এজন চিত্ৰশিল্পী কল্পনা বা অকাল্পনিক যি যি বিষয়বস্তু হয় প্ৰতিটো বস্তুৱে কিন্তু প্ৰয়োজনীয় আৰু প্ৰতিটো বস্তুৱেই মানুহৰ শিল্পীজনৰ মনৰ ভাৱ সেই ছবিটোৰ যোগেদিয়ে প্ৰকাশ পায় তেখেতে কি কিছুমান নীতি এনেকুৱা আছে যে তেখেতে অকল যুদ্ধ বা বিগ্ৰহ এনেকুৱাবিলাকৰ ছবি আঁকি খুব ভাল পায় নিশ্চয় তেখেতৰ মনত এনেকুৱা এটা প্ৰভাৱ বহি গৈছে যে তেখেতে যুদ্ধ বিগ্ৰহ কৰিছিল বা কোনোবাই কৰিছিল কিন্তু তেখেতৰ মনত বহুত আঘাত পালে সেই আঘাতৰ ফলতেই তেখেতে কিন্তু সেই প্ৰতিটো ছবিতে অকণমান হ'লেও তেখেতৰ সেই প্ৰকাশটো পায় আৰু কিছুমান ধৰি লওক এনেকুৱা হয় এনেকুৱা শিল্পীও থাকে যিজন শিল্পীয়ে এটা চিত্ৰ অংকন কৰিবলে যাওঁতে তেখেতৰ প্ৰতিটো চিত্ৰ চালে বুজিব পৰা যায় যে খুব বেদনা বহুল বা বেদনা থকা যেন লাগে গতিকে সেই শিল্পিজনৰ এনেকুৱা লাগে যে সেই শিল্পীজনৰ মনত এটা খুব বেদনা আছে বা তেখেতৰ যিখিনি তেখেতে মুখেৰে ক'ব পৰা নাই মৌখিকভাৱে এজনক বুজাব পৰা নাই কিন্তু তেখেতে সেই ছবিৰ যোগেদিয়ে সেইখিনি বুজাবলৈ চেষ্টা কৰিছে আৰু এই সেই ছবিখিনি চাৰে নিশ্চয় তেখেতে যাক বুজাবলৈ চেষ্টা কৰিছে সেই ব্যক্তিজনেও সেইটো উপলব্ধি কৰে যে এখেতৰ মনৰ যিটো ভংগী বা মনৰ যিটো ভাৱ আছে সেই ভাৱটো প্ৰকাশ কৰিব পৰা যায়